বেংকৰ সৈতে কিবা সমস্যা হ'লে আমি আমাৰ ঘৰৰ ওচৰত থকা কাষ্টমাৰ ছাৰ্ভিচ পইণ্টত যাওঁ আৰু তাতে যাই তাৰ কৰ্মচাৰীসকলক আমি আমাৰ সমস্যাসমূহৰ বিষয়ে কওঁ অভিযোগ দিওঁ আৰু সিহঁতে কাৰ্য্য়ক্ৰমে সিহঁতে আমাৰ সমস্যা সমাধান কৰিব চেষ্টা কৰে আৰু তেতিয়াও যদি আমাৰ সমস্যাবিলাক সমাধান নহয় তেতিয়াহ'লে অলপ দূৰত হ'লেও আমি বে আমাৰ বেংকৰ ব্ৰাঞ্চলৈ গুচি যাওঁ ব্ৰাঞ্চত যায় ব্ৰাঞ্চৰ কৰ্মচাৰীসকলক আমাৰ অভিযোগখিনি দিওঁ সিহঁতে আমাৰ সমস্যাবিলাকৰ সমাধান দিব পাৰে বেংকৰ কৰ্মচাৰীসকলৰ লগত মোৰ অভিজ্ঞতা বহুতে ভাল আছিল বেংকত যোৱাৰ লগে লগে তাৰে কৰ্মচাৰীবিলাকে লাইনত থিয় কৰাই লাইনত থিয় কৰাই আমাক কৈছে যে এ এজনৰ পিছতে আনজনে আহি নিজৰ নিজৰ সমস্যাবিলাক আজি নিজৰ নিজৰ কি কৰিবলৈ আহিছে আপুনি সেই কামবিলাক আমাক ক'লেই হ'ল আমি তাৰ সমস্যা সমাধান কৰি দিম এনেকুৱাকৈ মোৰ বেংকৰ কৰ্মচাৰীসকলৰ লগত মোৰ অভিজ্ঞতা খুবেই ভাল আছিল আৰু নেক্সট কোৱেশ্যন আপুনি সদায় আপোনাৰ প্ৰয়োজন হোৱা সমস্য সহায় পায় নেকি হয় মই সকলো সময়ত মোৰ প্ৰয়োজন হোৱা মোৰ প্ৰয়োজন হোৱা সহায় বেংকৰ পৰা পাওঁ